উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত বিভিন্ন সাংস্কৃতিক পাৰ্থক্য দেখা পোৱা যায় যেনেধৰণে কাপোৰৰ ক্ষেত্ৰত চাব গ'লে উত্তৰ ভাৰতৰ পুৰুষসকলে পোন মাৰি চুৰিয়া পিন্ধে কিন্তু দক্ষিণ ভাৰতীয় পুৰুষে লুঙিৰ দৰে চুৰিয়া পিন্ধে বৰ্তমান উত্তৰ আৰু দক্ষিণ ভাৰতৰ পুৰুষসকলে লং পেণ্ট পিন্ধা দেখা পোৱা যায় মহিলাৰ ক্ষেত্ৰত উত্তৰ ভাৰতৰ মহিলাসকলে প্ৰধান সাজ হিচাপে চাদৰ মেখেলা আৰু দক্ষিণ ভাৰতীয় মহিলাসকলে শাৰী পিন্ধা দেখা পোৱা যায় খাদ্যৰ ক্ষেত্ৰতে চাব গ'লে উত্তৰ ভাৰতত বিশেষকৈ ভাত ৰুটি আদি খায় কিন্তু দক্ষিণ ভাৰতৰ ইদলি ডোচা আদি খায় উত্তৰ ভাৰতৰ বেছিকৈ সৰিয়হৰ তেল আৰু দক্ষিণ ভাৰতৰ নাৰিকলৰ তেল ৰন্ধা খাদ্যত ব্যৱহাৰ কৰে